মই ওদালগুৰি কলেজত পঢ়িছিলোঁ পঢ়ি থকা সময়ত মোৰ কলেজখনত খেলা ধূলাৰ বাবে বিশেষ সামগ্ৰী নাছিল কিন্তু তথাপিতো আমি যেতিয়া আমাৰ ক্লাছ নাথাকে সেইখিনি সময়ত আমি আমাৰ আমাৰ বান্ধৱীসকলৰ লগত আমাৰ ল'ৰা বন্ধু ছোৱালী বন্ধু সকলোবিলাকে আছিলে আমি তেওঁলোকৰ লগত একেলগে কেতিয়াবা আমি কাবাডী খেলিছিলোঁ আমি দৌৰা দৌৰি কৰি পেলাই আমি টনা টনি এই এনেকুৱাক আমি নিজৰ শক্তিয়ে প্ৰদৰ্শন কৰিব পাৰিছিলোঁ আৰু সেই আমি খেলৰ যোগেদিয়ে আমি বহুতখিনি আমাৰ শক্তি আমি পাইছিলোঁ আৰু আমি এই সেইদৰে আমাক বহুতো ক্লাছ হৈছিল খেলৰ ক্লাছ আমাৰ আমাৰ ক্লাছত আমাৰ ল'ৰাবোৰে খেলবিলাক আমাক শিকাইছিল আৰু আমাৰ ছোৱালী বান্ধৱীবিলাকো আছিল তেওঁলোকেও আমাক শিকাইছিল তেনেকৈ আমি বহুতো খেল খেলিবলৈ পাইছিলোঁ কাবাডীও খেলি খেলিছিলোঁ তাৰ পিছত লং জাম্প কৰিছিলোঁ হাই জাম্প কৰিছিলোঁ বিভিন্ন ধৰণৰ খেলা খেলি আমি আমি তেওঁলোকৰ লগত সহায় সহযোগ আমাকো কৰিছিল আমি তেওঁলোকে আমাকো কৰিছিল আমি তেনেকৈ কলেজত বহুতো ফূৰ্তি কৰিছিলোঁ আমি যেতিয়া নেকি আমাৰ ক্লাছ শেষ হৈছিল ক্লাছ শেষ হোৱাৰ পিছতো আমি এই কেতিয়াবা আমি ৰৈ গৈছিলোঁ গোটেইখিনি একেলগে গোটেইখিনি নাথাকিলে আধাখিনি আমাৰ ৰৈছিল আৰু তেনেকৈ আমি খেল খেলিছিলোঁ খেল খেলাত আমি বহুত ভাল পাইছিলোঁ খেলি আমাৰ ল'ৰা ছোৱালীবিলাকৰ লগত আমি যি বহু ধৰণৰ খেল খেলিছোঁ ক্লাছত খেল খেলৰ বিষয়ে আমাক ছাৰ ছাৰবিলাকে কৈছিল যে ক্লাছ নাথাকিলেও খেলৰ ক্লাছ নাথাকিলেও তোমালোকে খেলিবা খেলত বহুতো আমি বিভিন্ন ধৰণৰ বাহিৰত আমি খেল খেলিবলৈ আমি যোৱা নাছিলোঁ কিন্তু আমাৰ ওদালগুৰিতে আমি য'তে ক্লাছ স্কুলবোৰত আমাক মাতিছিল আমি তাতেই স্কুলবিলাকবিলাকত আমি খেল খেলিছিলোঁ বিশেষকৈ আমি কাবাডীয়ে খেলিছিলোঁ আমাৰ ছোৱালীবিলাকে কাবাডী খেলি আমি আমি পুৰস্কাৰো পাইছিলোঁ বিশেষকৈ মই কাবাডী খেলত পুৰস্কাৰ পাইছিলোঁ আৰু আমাৰ দলটোৱেও কাবাডী খেলত মানে পুৰস্কাৰ পাইছিল এয়াই আমাৰ কলেজত আৰু বেলেগ আমি ক্লাছ কৰি পেলাই আমি শিক্ষা শেষ কৰিছিলোঁ আৰু এনেকৈয়ে আমি বহুত উপকৃত হৈছিলোঁ